ভাৰতীয় মিডিয়াক ভাৰতৰ সংবিধানৰ চতুৰ্থ ইস্তম্ভ বুলি কোৱা হয় ভাৰতীয় মিডিয়া বা ছ'চিয়েল মিডিয়াৰ যোগেদি আমি দেশ বিদেশৰ কথা দৈনন্দিন জীৱনৰ কথা আমি সহজে জানিব পাৰোঁ ভাৰতীয় মিডিয়াই দেশ বিদেশত যিবোৰ ঘটনা ঘটি আছে বা আমাৰ দৈনন্দিন জীৱনত যিবোৰ ঘটনা ঘটি আছে ক'ত কি হৈছে কি কি হৈছে আমি আমি দেশ বিদেশত কি হৈছে কি কি হৈছে কি নাই হোৱা সেইবোৰ কথা আমি ভাৰতীয় মিডিয়া বা মিডিয়াৰ যোগেদি আমি সহজে জানিব পাৰোঁ আজিৰ দিনত মিডিয়াৰ প্ৰাধান্য বহুত যদি আমি মিডিয়া নথকা হ'লে বা ছ'চিয়েল মিডিয়া নথকা হ'লে আমাৰ দৈনন্দিন জীৱনত ক'ত কি ঘটি আছে সেইবোৰ জনাতো আমাৰ সম্ভৱপৰ নাছিল কিন্তু সেইটো কাম আমাক ছ'চিয়েল মিডিয়া বা ভাৰতীয় নিউজ চেনেলবোৰে আমাক সহজ কৰি দিছে আমি ভাৰতীয় নিউজ চেনেল বা ভাৰতীয় মিডিয়াৰ যোগেদি আমি সেইবোৰ কথা আজিকালি আজি আজিৰ যুগত সহজে জানিবলৈ সক্ষম হওঁ সুদূৰ দেশ বিদেশৰ কথা আমি সহজে জানিব পাৰোঁ ভাৰতীয় মিডিয়াৰ কথা যেনে বা ধৰি লোৱা এতিয়া পেলেষ্টাইন আৰু ইৰাকৰ মাজত যিবোৰ যুদ্ধ চলি আছে বা আমেৰিকাত এতিয়া যি যেনেকুৱা পৰিস্থিতি চ হৈ আছে ক'ত কি হৈছে আমেৰিকাৰ এতিয়া ইনকাম বা আমেৰিকাত কি পৰিস্থিতি হৈ আছে বা ইয়াৰ ইকন'মিৰ কথা যেনিবা দেশৰ অৰ্থনীতিৰ কথা সেইবোৰৰ কথা আমি ভাৰতীয় মিডিয়াৰ যোগেদি মিডিয়াৰ যোগেদি আমি সহজে জানিব পাৰোঁ কিন্তু সেইবোৰ কথা আমি মিডিয়া নহ'লে সহজে জানো জনাতো আমাৰ সম্ভৱপৰ নাছিল কিন্তু সেইটো আমাৰ আমাৰ ভাৰতীয় মিডিয়াই সহজ কৰি দিছে আৰু এইটোৱে নহয় যে ভাৰতীয় মিডিয়াবোৰ বা বাতৰিবোৰ যে প্ৰাসংগিক বা সঠিক তথ্য দেখুৱায় সেইটোও নহয় কিছুমান এনেকুৱা মিডিয়াও থাকে বা এনেকুৱা বাতৰিও কিছুমান দেখুৱায় যোনটো আমাক আমাৰ আমাৰ দৈনন্দিন জীৱনত বা আমাৰ আমাৰ জীৱনৰ কোনো প্ৰাধান্য বা কোনো তাৰ তথ্য বা কোনো কোনোধৰণৰ তেনেকুৱা কিবা নালাগে বা কোনো প্ৰাসংগিক বা কোনো কিবা নাথাকে সেইবোৰ দেখুৱাই আমাক আমাৰ কিছুমান বাতৰিবোৰে হতাশ কৰে বা আমাৰ দেখুৱাব নলগীয়া কিছুমান বাতৰি অনবৰতে দেখুৱাই থাকে বা আমাক সেইবোৰ কথা লৈ কিনে আমাক কিছুমান বাতৰি কাকত সেইবোৰ দেখুৱায় আমাক হতাশ কৰে আৰু কিছুমান এনেকুৱা বাতৰি কাকত আমাৰ এনেকুৱা চেনেল বা এনেকুৱা ভাৰতীয় মিডিয়াও দেখিব পোৱা যায় যোনটো কিছুমান দেখুৱাব নলগীয়া বা অকল ৰাজনীতিৰ বিষয়ে বা কিছুমান এইবোৰৰ কথাই কিছুমান মিডিয়াত পাতি থকা আমি দেখা পাওঁ বা সেইবোৰৰ কথাই আমাক দৈনন্দিন জীৱনত আমাক দেখুৱাই থকাও দেখা যায় তেনেকুৱা ধৰণৰ মিডিয়াবোৰৰ কিছু কথাও কিন্তু গ্ৰহণযোগ্য নহয় বা আমি একচেপ্ট কৰিব নোৱাৰোঁ কিছুমান এনেকুৱা দেখুৱাবলগীয়া বহুতো নিউজ থাকে কিন্তু কিন্তু কিন্তু কিন্তু কিছুমান মিডিয়াই সেইবোৰ বস্তু নেদেখুৱায় বেলেগ এটা বস্তু দেখুৱাই থাকে এতিয়া খেলৰ ক্ষেত্ৰতে হওক বা কিছুমান ৰাজনীতিৰ ক্ষেত্ৰতে বা আমাৰ আমাৰ দেশৰ মিডিয়াবোৰে যেনেকুৱা ৰাজনীতি কথাই যেন যিমান প্ৰাধান্য দিয়ে বা খেলসমূহৰ কথা সিমান প্ৰাধান্য দিয়া কিছুমান বস্তুক প্ৰাধান্য দিয়া দেখা নাই আজিৰ মিডিয়া সেনেকুৱা পৰিস্থিতি হৈ গৈছে যোন যাৰ ওপৰত টকা বেছি হৈছে তাৰ নিউজটো বেছি দেখাইছে বা কিছুমানে পইচা দি কিনি নিজৰ ইমেজটো বা নিজৰ প্ৰতিচ্ছবি কিবা কৰিবৰ কাৰণে এইটো মিডিয়া ব্যৱহাৰ কৰাও দেখা যায় সেইমতে সেইবোৰ সেইবোৰ সেইবোৰ চাবলৈ গ'লে সেইবোৰৰ দিশৰ পৰা বহুত বেয়া বা এইটো গ্ৰহণযোগ্যও নহয় বা সেইবোৰ সেইবোৰৰ সেইবোৰৰ কাৰণে আমাৰ কিছুমান মানুহ হতাশ হয় কিছুমান কিছুমান মানুহ মিডিয়াক ভালো পায় কিছুমান মানুহ সেইবোৰৰ কাৰণে বেয়াও পায় আমি কিছুমান এনেকুৱা বিষয়ক লৈ কিছুমান মিডিয়াই বা কিবা কৰে আলোচনা কৰে সেইবোৰ চাই কিছুমান জ্ঞানো আমি পাওঁ কিছুমান মিডিয়া এনেকুৱা মিডিয়া থাকে কিছুমান আমি অৰ্থনীতিৰ ক্ষেত্ৰত আলোচনা কৰে কিছুমান দেশৰ স্বাৰ্থৰ ক্ষেত্ৰত আমি দেশখন কেনেধৰণে আগবাঢ়িব বা কিছুমান নিউজৰ টক শ্ব' সেইবোৰৰ বিষয়ে আলোচনা কৰে সেইবোৰ দেশৰ কাৰণে ভাল বা সেইবোৰ জনসাধাৰণে চাব লাগে ইয়াৰ জৰিয়তে আমি কিছুমান আমি জানিব কথা জানিব পাৰা যায় কিন্তু কিছুমান অলাগতিয়াল বস্তুক লৈ কিনি কিছুমান নিউজ চেনেল বা কিছুমান কিবা মিডিয়াৰ কিছুমান তেনেকুৱা পাই থাকোঁ ভিডিঅ' পাই থাকোঁ যিটো আলোচনা কৰা দেখা যায় কিন্তু আজিকালিৰ দিনত মিডিয়া ভুলবশতঃভাৱে কিছুমান কিছুমান ধৰণে কিছুমান ব্যৱহাৰ কৰে বা কিবা কৰা দেখা যায় কিছুমান নিউজ আজিকালি এনেকুৱা নিউজ দেখুৱায় যোনটোক সঁচা নহয় সেইটোক সঁচা দেখুৱাবলৈ সেইটো দেখুৱাই থাকে আৰু আজিকালিৰ দিনত মানুহে মিডিয়াই যিটো দেখুৱাই সেইটোৱে সঁচা বুলি গণ্য কৰে কাৰণ প্ৰাধান্য আজিকালিৰ দিনত মিডিয়াক আমাৰ ভাৰতত বহুত প্ৰাধান্য দিয়ে সেইমতে আৰু কিছুমান এনেকুৱা বিখ্যাত বাতৰি কাকত আৰু আমাৰ ভাৰতৰ কিছুমান এনেকুৱা বিখ্যাত বাতৰি কাকতো আছে সেইবোৰ হ'ল ভা ভাৰত টুডে' নিউজ টুৱেণ্টি ফ'ৰ নিউজ ডেইলী নিউজ লাইভ এইবোৰ